মাছ ধৰাৰ সম্পৰ্কত মানে বহুত কথা নাজানো তথাপিতো মানে সংৰক্ষণৰ বিষয়ে আমি অলপ চিন্তিত কাৰণ আমাৰ ধৰিলওক প্ৰতি বছৰত আমাৰ বানপানী আহে গতিকে এই ক্ষেত্ৰত আমাৰ অকমান সমস্যাৰ সন্মুখীন হ'ব লগা হয় মানে পানীৰ ক্ষেত্ৰতে হওক মানে বানপানী হ'লে আমাৰ মাছ গুচি যায় সেইটো ক্ষেত্ৰত আৰু মানে মাছটো আমি প্ৰতি বছৰে ধৰিলওক প্ৰতি বছৰে আমি মাছ দিওঁ ফিচাৰিত মাছ দিলে আৰু বানপানী হ'লে মানে আমাৰ পানী পূৰা বুৰি যায় মানে খাল বিলবিলাক গতিকে বানপানীৰ ক্ষেত্ৰত আমাৰ অলপমান চিন্তিত হৈ পৰোঁ বানপানী অহা অহাৰ পিছত পানীবিলাক বিশুদ্ধ হৈ সময় বেয়া হয় গতিকে ইয়াৰ ক্ষেত্ৰত আমি বহুতো ব্যৱস্থা ল'ব লগা হৈ যায় ধৰিলওক বানপানী হ'লে মাছ কেতিয়াবা মৰি যায় মাছ গুচি যোৱাবিলাকতো যায়েই আক থাকি যোৱাখিনিও মৰি যায় পানী বেয়া হোৱাৰ কাৰণে গতিকে এই ক্ষেত্ৰত বহুত আমি চিন্তিত চিন্তাত মানে ভুগিব লগা হয় আৰু মাছৰ সম্বন্ধীয় কিছু ক্ষেত্ৰত আমি মাছ ধৰাতো আমি ধৰিলওক আমি ঘৰৰ নিজেও ধৰিলওক জাল নিজৰ জাল আছে সেই জালেৰে আমি ধৰোঁ সেই সেনেকেই ধৰি ৰাখো আমি সংৰক্ষণ কৰি ৰাখো আৰু ধৰি খাওঁ তেতিয়াহ'লে আমি কিনিব নালাগে মাছ ফিচাৰিত আমি যি যিহেতু আমি প্ৰতি বছৰে মাছ উৎপাদন কৰোৱেই গতিকে মাছটো থাকিলে আমি ধৰিলওক আৰু বিশেষ আমি কিনিব নালাগে আমি আৰু চালানি মাছটো খাব নালাগে ঘৰৰ মাছটো থাকিলে আমি এসাঁজ তৃপ্তিৰে খাবও পাৰোঁ গতিকে আৰু দামো ভৰিব নালাগে লোকেল মাছ বুলি কৈ আজিকালি বহুতে ধৰিলওক লোকেল লোকেল বুলি কৈ বহুত দাম লয় এই ক্ষেত্ৰত আমি আৰু পিছ পৰি থাকিব নালাগে আমি ঘৰৰ বস্তু আমি দাম হ'লেও আমাৰ ঘৰৰ বস্তু গতিকে আমি নিজৰ ফিচাৰিত দিয়া আমি গতিকে আমি ঘৰৰ ফিচাৰিৰ মাছেই খাব পাৰোঁ আমি সংৰক্ষণ কৰোঁ যেতিয়া আমি খাবও পাৰোঁ ভাল দৰে এসাঁজ আৰু এই ক্ষেত্ৰত সেই গতিকে চিন্তনীয় বিষয় আমাৰ এইটোৱে যে বানপানী আহাৰ আহিলে আমাৰ চিন্তাৰ বিষয় হৈ পৰে আৰু এই ক্ষেত্ৰত বিশেষ আমাৰ চিন্তাৰ কাৰণ নাই কাৰণ আমাৰ সুবিধাটো ভালেই আমাৰ ধৰিলওক পানীৰ সুবিধা আমাৰ পানীৰ ব্যৱস্থাটো আমাৰ ভালেই হয় আৰু এই ক্ষেত্ৰত আমাৰ পানী বানপানী অহাটোৱেই চিন্তাৰ কাৰণ বেলেগ একো আমাৰ কাৰণ নাই